অই কোৱা মই এই ভাত খাই উঠিছোঁ আৰু ক'ত যাবা অঁ অঁ শুনিছোঁ শুনিছোঁ পাৰি যাব বতৰটোও ভাল অঁ ঠিক আছে আৰু কোন যাব তুমিয়ে মই যামনে ভাগ্য অঁ সিহঁতক সুধি চাওঁ ৰ'বা তাৰপাছত কি পিন্ধি যাবা কুৰ্টি পিন্ধিলে ভাল হ'ব নেকি চাদৰ মেখেলা পিন্ধিলে দিগদাৰহে হ'ব নেকি কুৰ্টিকে পিন্ধি যাওঁ দিয়া অঁ অঁ অঁ ঠিক আছে শুনানা মই ডি এছ এল আৰটো লৈ ল'ম হাঁ ফটো উঠিম আজি চোৱানা ওৱেদাৰটো ইমান ধুনীয়া অঁ কিহত যাম আমি গাড়ীখনকে লৈ গ'লে আৰু আমি ল'ব পাৰিম ভাগ্যশ্ৰী তুমি মই প্ৰীতি অঁ চাৰিজনী ধুনীয়াকৈ যাব পাৰিম ভালেই হ'ব দিয়া তেতিয়া আমি বাহিৰতে খাই গুচি আহিম আৰু

অঁ ইয়াৰপৰা আমি গ'লে দুঘণ্টাত পাই যাম চাগে

অঁ মই আশ্ৰমখনৰ বিষয়ে শুনি আছোঁ যাবলৈ ইচ্ছা এটা আছিলে ভালেই হ'ল তুমি ফোন কৰিলা ঠিক আছে মই ফোন কৰিম বাৰু ভাগ্যশ্ৰীক আৰু প্ৰীতিক অঁ ঠিক আছে দিয়া